হেল্ল' এ আছোঁ এনে ভালে তোমালোকৰ অঁ যাম যাম যাবা নি তুমি অঁ যাম এইবোৰ লাইন গাড়ীটা যাবগে লাগে লাইন গাড়ীতে যামগে আকৌ বাছতে অঁ অঁ মই কেইজনী লৈ চুৱেটাৰ হাইনেক আৰু কি বুলি কয় মোলে চুৱেটাৰ এটা ইষ্টল এখন পইচা অঁ ঘৰৰ বস্তু কিবা কিবি পালে মানে আনিম আৰু হাঁ হাঁ হাঁ অঁ অঁ আলু এইবোৰ কিবা কিবি তাৰ পৰাই লৈ আনিম ছোৱালীকেইজনী নিনিও থৈ যাম অঁ তেন্তে স্কুটিতে যামগে আকৌ দুইজনী মিলাই তেল ভৰাই দিম অঁ আকৌ সময়মতে গাড়ী নেপাম নহয় বৰ দিগদাৰ হ'ব

অঁ অঁ দাই নেযায় অঁ নেযায় তুমি কি কি আনিবাগে অঁ অঁ এই নাজিৰাত নহ'লে শিমলুগুৰি লৈ যামগে আকৌ অঁ বহে নহয় আন কিবা বাৰেও বহে

নাজিৰাত দাম শিমলুগুৰিত সস্তা

অঁ অঁ যাম বুলি কৈছিলোঁ কাইলে নটা নহ'লে চাৰে নটা মানত অঁ অঁ অঁ দেৰি হ'লে আমনি কৰিব অঁ অঁ অঁ অঁ মই নিজৰ চুৱেটাৰ আৰু ইষ্টল এখন আকৌ ল'ৰা দুজনিলে আনিম বুলি ভাবিছোঁ গৰম পেণ্ট চোলাবোৰ

অঁ আলু পিঁয়াজ চিঁয়াজ যি পাও লৈ লৈ আহিম বুলি ভাবিছোঁ অঁ অঁ অঁ অঁ মই আগতে গ'লে লাইন গাড়ীতে যাওঁ ঠেলা ঠেলি আৰু এইফালৰ পৰা যাবলৈ ভাল আহোঁতে বেয়া যাওঁতে ধুনীয়াকে বহি যাবই পাই আহোতে নোৱাৰি নহয় বহি আহিব

অঁ দুইজনী তেল অলপ ভৰাই ল'ম

অঁ বহিব কাইলৈ বুধবাৰ

যাম অঁ চাহ বনাইছোঁ ইহঁতে নাই খোৱা

অঁ অঁ মই মাৰি দিম বাৰু ফোন এটা